তলাজন হয়নে ইয়াত আহি পোৱাহি নাই যে মই ৰখি আছো ক'ত পালেগৈ মই দ'লমুখ চাৰিআলিতে ৰখি আছো আধাঘণ্টা হ'ল ৰখি থকা ইমান দেৰি হ'ল অহা নাই যে অঁ মোক এৰি থৈ কেলৈ গুচি গ'ল ইমান হাৰাশাস্তি কৰে নেকি ইয়াত ৰখি আছো অকণমান আগতে ক'ব লাগিছিলে মোৰ দেৰি হ'ব নহয় এতিয়া আপুনি আহি পোৱা নাই যদি মোক কিয় মাতিছিলে আহি মাতিব নালাগিছিলে মোৰ এতিয়া দেৰি হ'ব নহয় এতিয়া আধা ঘণ্টা ইয়াত ৰখি থকাই হ'ল এতিয়া ক'ত পালেগৈ ইমান দূৰ পালেগৈনে মই ৰখি ৰখি আমনি লাগিছে সোনকালে আহক আৰু শুনক এইবাৰে এনেকুৱা কৰিলে আৰু পাছৰপৰা এনেকৈ নকৰিব নোৱাৰো যদি নোৱাৰো বুলি ক'ব এনেকৈ মোক ৰখাই পেলাই ৰৈ ৰৈ থকাটো মোৰ অলপ কষ্ট নহয় নহয় সোনকালে আহক ইমান দূৰ গৈ পালেগৈ যে মোক লৈ যাব লাগিছিলে আকৌ মোক কিয় মাতিছিলে মতা নমতা হেতেন মই নাহো নহয় সোনকালে আহক অঁ সোনকালে আহক